অঁ হেল্ল' অঁ দোকান খোলা আছে দাদা হয় গাহৰি পাব পাব

হয় নেকি আহক বাৰু পাব পাব আপুনি আহি যাওক আগ ঠেংটো চাব লাগিব থাকিব থাকিব আপুনি আহি যাওকচোন বাৰু কিলো বৰ্তমান থ্ৰি চিক্সটি হৈ আছে হয় আপুনি ঠেংটো যদি ল'ব আপুনি আপুনি ঠেংটো যদি ল'বলৈ আহে তেতিয়াহ'লে আপোনাৰ পাব চল্লিছ চল্লিছমানকৈ পাব চল্লিছ টকা এনেকৈ হয় হয় হয় আপুনি এক কিলোমিটাৰমান আহিব তাৰপাছত এক কিলোমিটাৰমান আহিলে আপুনি পাই যাব মই এড্ৰেচটো দি দিম আপোনাক পাই যাব

গাহৰিখিনি আমি গাঁৱৰ পৰা লৈ আনোঁ গাঁৱৰ পৰা লৈ আনি পিনি ইয়াত বিকো তাৰপিছত আপোনাৰ তেনেকেই আমাৰটো লোকেল গাহৰি হয় হয় হয় লোকেল গাহৰি আপুনি চিন্তা কৰিব নালাগে একেবাৰে চিন্তা কৰিব নালাগে আপুনি হয় হয় হয় নাই নাই আমাৰ গাহৰি আপুনি টেনচন ল'ব নালাগে একেবাৰে ভাল হ'ব ভাল গাহৰি একেবাৰে আপুনি এবাৰ খাই চাব ভাল পাব এতিয়া আপুনি পাব ছয় সাতডালমান পাব আপুনি ইমানেই পাব এতিয়া মানে বিক্ৰী হৈ গৈছে আৰু এইকেইটাই পাব এতিয়া যদি আহে সোনকালে আহিলে পাব আৰু আপুনি যদি লাগে বুলি যদি কয় মই তেতিয়া থৈ দিম লাগে বুলি ক'লে হয় হয় ডেলিভাৰী চিষ্টেম বৰ্তমানলৈকে নাই বাৰু যদি আপোনাৰ ঘৰটো ওচৰত হয় তেতিয়া আমি ডেলিভাৰী দি দিওঁ কিন্তু অকণমান আঁতৰত হ'লে দিবলৈ অকণমান প্ৰব্লেম হয় অঁ অঁ অঁ হয় হয়

অঁ ঠিক আছে ঠিক আছে বাৰু আপুনি যদি লয় তেতিয়াহ'লে ফোন কৰিব এবাৰ যেতিয়া লাগে আমি ব্যৱস্থা কৰিম হয় হয় হয় হয় হয় এই হয় হয় ঠিক আছে আপুনি ফোন কৰিব আমি ব্যৱস্থাটো কৰিম আপুনি যদি ৰেগুলাৰ লয় তেতিয়াহ'লে আমি ব্যৱস্থাটো কৰি দিম বাৰু

অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ ঠিক আছে আহিব দিয়ক অঁ অঁ